প্ৰথমবাৰ মই তাৰমানে কি হ'ল মই সিমান এটা কাম কৰিব নাজানিছিলো আচলতে চাফা তাফা কৰিব জানো কিন্তু কাম কৰিব নাজানিছিলো মোৰ বিয়াৰ পিছত যেতিয়া প্ৰথম মই ৰান্ধিম আৰু মাছ বনাম বাকী দাইল ভাত বনাব জানো মাছ বনাব লাগে মই জা কেইটাক মই মোৰ জাক ভাত খাব মাতিছিলোঁ তাৰমানে মাছ বনাব লাগে মাছ বনাব লাগিলে অলপ তেতিয়া সৰুও আছিলোঁ বেছি হেৰি নাই অভিজ্ঞতাও নাই সেনেকে সিহঁতৰ লগত কথা কৈ থাকিলোঁ তাৰপিছত কিবা গোন্ধ পালোঁ গোন্ধ পাওঁতে চাওঁ যে গোটেই মাছে কেৰাহীয়ে গোটেই ডেই গৈছে মোৰ তাৰ পাছত আকৌ নতুনকৈ সেইখিনি পেলাই দি পাছত আৰু নতুনকৈ মাছ হেৰি কৰি নতুনকৈ বনালোঁ মই তাৰমানে তেতিয়া মাছ বনাবও নাজানো পিছত লাহে লাহে জনা হ'লোঁ বাৰু মাছ বনাব জনা হ'লোঁ মাংস বনালেও প্ৰথম যেতিয়া মাংস যিদিনা বনাইছোঁ মই সেইদিনা মাংসটো তাৰমানে ওপৰতে ভাঁহি থাকিল বগা পৰি থাকিল মাংসও তাৰমানে খাবৰ কাৰণে ঘিণ লাগে আৰু এনেকুৱা মাংস বনাইছিলোঁ প্ৰথম দিনা এতিয়া লাহে লাহে আৰু হেৰি হৈছে অলপ ভাল হৈছে বনাওঁতে বনাব জনা হৈছোঁ কিন্তু প্ৰথম দিনাৰ অভিজ্ঞতা মাংস আৰু মাছৰ অভিজ্ঞতা মই জীৱনত কেতিয়াও পাহৰিব নোৱাৰোঁ তাৰমানে বিৰাট ডাঙৰ অভিজ্ঞতা এটা মোৰ